ভাৰতীয় আটাইতকৈ জনপ্ৰিয় ক্ৰীয়াৰ খেলভাগ হৈছে ক্ৰিকেট আৰু হকি খেলো হৈছে আৰু কাবাদি খেলো আজিকালি খেলিবলৈ হৈছে ক্ৰিকেটৰ জনপ্ৰিয় জনপ্ৰিয়তাৰ মানে খেলুৱৈ হ'ল মানে বিৰাট কহলি শচীন টেণ্ডোলকাৰ আৰু মহেন্দ্ৰ সিং ধোনী কে কে ৰাহুল এওঁলোকে মানে খেলুৱৈ খুব ভাল লাগে এতিয়া আই পি এল চলি আছে আগতে পঞ্চাছ অভাৰ আছিলে এতিয়া বিছ অভাৰ হৈছে জনপ্ৰিয় খেল বৰ্তমান মহেন্দ্ৰ সিং ধনীয়েও খেলি আছে যুৱৰাজ সিং এইবিলাক খেলুৱৈসকলে খেলি আছে বৰ্তমান আই পি এলত দি আছে আকৌ বিশ্বকাপো হয় বিশ্বকাপ চলি গ'ল এতিয়া আই পি এলত মানে খেলি আছে আমাৰ অসমৰ খেলুৱৈ লভলিনা বৰগোঁহাই